আমাৰ পৰিয়ালত কোনো বধিৰ বা বোবা মানুহ বৰ্তমানলৈকে নাই তথাপিও মই সমাজত কেতিয়াবা বধিৰ বা বোধা ব্যক্তি বোবা ব্যক্তিৰ লগত যোগাযোগ কৰিছোঁ তেওঁলোকৰ লগত আকাৰ ইংগিতে মই কথাও পাতিছোঁ মোৰ মতে বোবা লোকসকলক সমাজৰ সকলোখিনি সুবিধাই তেওঁলোকক প্ৰদান কৰিব লাগে তেওঁলোকে কথাটোহে ক'ব নোৱাৰে কিন্তু তেওঁলোকে সকলো কথা ভালদৰে বুজি পায় আৰু ভালদৰে শুনিও পায় ভালদৰে দেখেও তেওঁলোকে সেইকাৰণে তেওঁলোক কোনো ক্ষেত্ৰতে পিছ পৰি থাকিব নালাগে চৰকাৰৰ যিখিনি সুবিধা সকলোখিনি সুবিধা তেওঁলোকক প্ৰদান কৰিব লাগে